হেল্ল' হেমা বাইদেউ হয় নে মই শোণিতপুৰৰ সেই ঠেলামাৰাৰ পৰা কৈছোঁ মোৰ হেৰি আজি দুই তিনিদিনমান ধৰি পেটৰ বিষ হৈ আছে মানে সেইটোৰ কাৰণে আপোনাৰ পৰা অলপ পৰামৰ্শ লবলৈ ফোনটো কৰিলোঁ সেইটো বিষয়ত বৰ্তমান সোঁ চাইদে বিষাই আছে

হয় আজি দুই তিনি দিন মান হ'ল খুব বেছি মাছ মাংস মানে এইবিলাক খাই থকা হৈছে মচলা জাতীয় বাহিৰতো খাওঁ খোৱা বোৱা হৈ আছে সেইটো কাৰণ হ'ব পাৰে

হয় হয় আপোনাৰ অঁ হয় কেতিয়া যাব পাৰিম আপোনাৰ তাত হয় নেকি আপোনাৰ হেৰি বাৰ এটা ক'ব নেকি কোন বাৰে আপোনালোকে মানে আপুনি থাকে এনে হয় নেকি হয় হয় আপোনাৰ আপোনাৰ লোকেচনটো ক'ব নেকি আপোনাৰ হেৰি স্থানটো বৰ্তমান হয়

হয় হয় বাইদেউ এনে বাৰু বৰ্তমান এইকেইদিনত কিবা মই অলপমান মানে হেৰি নৰ্মেল হেৰি চলি থাকিব পাৰি কিবা হেৰি আছে নেকি মানে ধৰি লওক উপায় এতিয়া বৰ্তমান বহুত বেছিকে বিষ হৈ আছে মানে

হয় দিয়ক হয় দিয়ক মই মই তেতিয়াহ'লে সোমবাৰে যাম আপুনি টাইমটো কেতিয়া ক'লে নটাৰ পৰা কেইটালে থাকে হয় নেকি ঠিক আছে দিয়ক ধন্যবাদ বাইদেউ